গাঁৱৰ স্বাস্থ্যসেৱা এতিয়াও উন্নত হোৱা নাই আমাৰ গাঁৱত প্ৰাৰ্থমিক চিকিৎসা কেন্দ্ৰই এখন আছে যদিও তাত স্থায়ীভাৱে ডক্তৰ নাথাকে এবছৰৰ কাৰণে ডক্তৰ এজন দিয়ে তাৰ পিছত তেওঁক এবছৰৰ পিছত আকৌ বদলি কৰে আকৌ দুই তিনিমাহ মানুহে ডক্তৰ নাপাই আমাৰ নলবাৰী জিলাৰ মেডিকেল কলেজএখন আৰম্ভ কৰিছে যদিও আমাৰ গাঁৱৰ পৰা প্ৰায় বিশ কিলোমিটাৰ দূৰত হয় কোনো অহা যোৱাৰ কোনো ভাল সা সুবিধা নাই এতি সা সুবি এতিয়াও বহু লোক নলবাৰী জিলাৰ পৰা গুৱাহাটীলৈ চিকিৎসাৰ কাৰণে আহিব লাগে যা যাব লা আহিব নহয় যাব লাগে আৰু গুৱাহাটীটো যদি সু স্বাস্থ্যৰ উন্নত চিকিৎসা নাপায় তেতিয়া অসমৰ বাহিৰলৈয়ো চিকিৎসাৰ কাৰণে যাবলগীয়া হয় এই বাহিৰলৈ চিকিৎসাৰ কাৰণে যাবলগীয়া হ'লে বহুতো অৰ্থৰ অভাৱৰ কাৰণে বহুতোৱে যাব নোৱাৰে ফলত মৃত্যুমুখত পৰিবলগীয়া হয় সেয়েহে প্ৰত্যেক গাঁৱতে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সকলো এখন ভাল উন্নত হস্পিতেল বনাব লাগে